হেল হেল্ল' কোনে ক'লে কোনে কৈছে অ কওকচোন অ হয় কওকচোন

হয় হয় হ'ব হ'ব আপুনি নথি পত্ৰ দৰ্খাস্ত এখন আনিব লাগিব

তাৰপিছত আপুনি কি দোকান খুলিব তাৰপিছত সেইটোৰ বিষয়ে কিবা মাটিতো আপোনাৰ নিজৰ মাটিত খুলিবনে নাই বেলেগৰ মাটিত আছে অ নিজৰ ঠিক আছে আৰু হেৰি কৰিব এই গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ এখন লৈ আহিব

আপুনি দি দিব এইকেইটা মই এ আমাৰ সচিবক কৈ পেলাই বাৰু মই হেৰি কৰি দিম

হ'ব দিয়ক